মই জনামতে পাঁচটা ডেট অসমীয়াৰ প্ৰথমতে আমি পাওঁ ছাব্বিছ জানুৱাৰী যিটো আমি গণতন্ত্ৰ দিৱস হিচাপে মানো তাৰপিছত আমাৰ আহে পোন্ধৰ আগষ্ট যি স্বাধীনতা দিৱস আমাৰ গোটেই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলে সেইদিনটোত তাৰপিছত আমি দুই অক্টোবৰ যি গান্ধী জয়ন্তীৰূপে মানো দুই অক্টোবৰ তাৰিখে সেই তাৰিখতে মহাত্মা গান্ধী জন্ম হৈছিল তেখেতে আমাৰ গোটেই ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিবলৈ তেখেতৰ জৰিয়তে আমি সক্ষম হৈছিলোঁ তাৰপিছত আহিলে আপোনাৰ চৈধ্য নৱেম্বৰ শিশু দিৱস শিশু দিৱস আমি সৰ্বপল্লী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জৰিয়তে মানো তেখেতে সৰু শিশুসকলৰ বহুত মৰম চেনেহ আদৰ কৰিছিল সেয়েহে এই দিনটো আমি চৈধ্য নৱেম্বৰ হিচাপে আমি মানো আৰু বিশেষকৈ আমি চাৰি ন ডিচেম্বৰ যিটো আমি নেভী দিৱস হিচাপে মানো সেইটো ভাৰতীয় জলসেনাৰ এটা বহুত বিশেষ দিন বুলিয়ে ক'ব পাৰি এনেদৰে আমি পাঁচটা দিৱস মানো আৰু বহুতো দিৱস আছে বহুতো দিৱস এই দিৱসসমূহ বেলেগ বেলেগ ভিন ভিন তাৰিখত মনা হয় যিহেতু পাঁচটা তাৰিখৰ বিষয়ে এই প্ৰশ্নটোত উল্লেখ কৰিছে সেয়েহে পাঁচটা ডেটৰ বিষয়ে ক'লোঁ